হেল্ল' অঁ হ হয় হয় কি খবৰ অঁ ভালেই বহুত দিন দেখা নাই আপোনাক ক'ত আছেনো হয় ময়ো এই ঘৰতে আছোঁ পূজা আহিছে ওলাই মেলি তেনেকৈ যোৱা নাই নাই যোৱা অঁ ঘৰৰ কামতে ওলাই যাবলৈ টাইমে নোপোৱা হৈছোঁ ওলাওঁ তাকে ভাবিছোঁ অলপ বজাৰকে কৰি আহোগৈ বুলি সেই বুলিয়ে ফোন কৰিছিলোঁ হয় গাড়ীয়ে হ'ব অঁ অঁ অঁ অলপ ফুৰা চকাও কৰিম হয় হয় ডেকা চাঙলৈ যাম অঁ হয়

অঁ হয় তাকে

হয় হয় তাকে বিশাললৈকে যাম বুলি ভাবিছোঁ বিশাল যে নতুনকৈ খুলিছে দোকানখন তালৈকে যাওঁ বুলি ভাবিছোঁ বস্তুবিলাকৰ বোলে দামটো কম হয় নিৰ্ধাৰিত

হয় অকলেই যাম ল'ৰা ছোৱালীকেইটা থৈ যাম হয় হয় হয়

হয় বাৰটামানতে যাব লাগিব যিহেতু সন্ধিয়া সময়ত অলপ মানে আহিবলৈ অসুবিধা হয় যে

হয়

হয় হয় হয় আপুনি পিছে কি পিন্ধিম বুলি ভাবিছে

অঁ

হয় হয় হয়

হয় হয় খালি লগত ল'ৰা ছোৱালী লৈ গ'লেহে অলপ প কষ্ট হয় হয় তাকে

তাকে বাৰু ভাত পানী খালেনে অঁ অঁ অঁ বাৰু দিয়ক কাইলৈ ওলাব ৰাখো দিয়ক